মই প্ৰথম ৰান্ধিবলৈ ক্লাছ ছেভেনত শিকিছিলোঁ শিকিছিলোঁ মানে মই ৰান্ধিব লৈছিলোঁ আৰু মোৰ তেতিয়া ঘৰত কোনো নাছিলে মাও মাহেকীয়া হৈ আছিল তেতিয়া মোক ৰান্ধিবলৈ কোৱাত মই ৰঙালাও ৰান্ধিছিলোঁ ৰঙালাও মই বাকলি নুগুচালোঁ যিহেতু মোৰ ৰন্ধাৰ প্ৰতি একেবাৰেই অভিজ্ঞতা নাছিলে সেইকাৰণে মই ৰঙালাও বাকলি নুগুচালোঁ নুগুচাই সেই ভাগে কুটিলোঁ কুটিলোঁ মানে কেৰাহীত মিঠাতেল দিলোঁ মিঠাতেল দি হোৱা পিছত মই মিঠাতেল পকিবও নিদিলোঁ তেনেকৈ মই ৰঙালাওখিনি দি দিলোঁ দি লৈ ভাজিলোঁ ভাজি হোৱা পিছত সিজা পিছত মানে মই দেউতা আহিলে দেউতাক ভাত খাবলৈ দিছোঁ মই নিজেও খাইছোঁ তেতিয়া মানে ভাবিছোঁ বৰ অদ্ভুত লাগিছে খাই একো ভাল লগা নাই কেঁচা মিঠাতেল কেঁচা মিঠাতেল গোন্ধাইছে আৰু মই তেতিয়া খাব নোৱাৰিলোঁ মানে ভাতখিনি চব লোকচান হৈ গ'ল দেতাইও খাব নোৱাৰিলে